আমাৰ অঞ্চলত খেলৰ ক্লাব আছে নামসমূহ ক'বলৈ গ'লে ফুটবল ফুটবলৰ আছে আপোনাৰ টাইকাণ্ডো আছে তাৰপৰা যোৰহাট ষ্টামত ষ্টেডিয়ামত ক্ৰিকেটো খেলোৱা হয় আৰু ফুটবল ক্লাব আমাৰ কাকজানত আছে কাকজান ফিল্ডত হয় কাকজান ফিল্ডত এই ফুটবল তাতো আছে তাত অনুশীলন কৰা হয় ল'ৰা পৰা ল'ৰা ছোৱালী পৰা ধৰি আৰু তাত নানান ফুটবলে ফুটবল আৰু সুবিধা টাইকণ্ডো আছে আমাৰ কাক লাদৈগড় অঞ্চলতে টাইকণ্ডো তাত সৰু সৰু ল'ৰা ছোৱালীক শিকোৱা হয় আৰু তাৰ আমাৰ অঞ্চলটোৰ কাৰণে বহুত সুবিধা আৰু ফুটবলটোৰ ল'ৰা ছো ল'ৰাবোৰে খেলিব নালাগে আৰু সেইটো কাৰণে আমাৰ অঞ্চলত সেই ক্লাবটোৰ পৰা বহুত সুবিধা পাইছে আৰু যিকি নহওক ব্যক্তিকেইজনে অশেষ কষ্টৰ বিনিময় সেই ক্লাবটো খুলিছে আৰু এই ক্লাবটোত জৰিয়তে আমাৰ কাকজান অঞ্চলৰ বহুত যুৱক যুৱতীয়ে সেই খেলত ফুটবল খেলৰ লগতে অনুশীলনৰ মানে ফুটবলৰ যিটো অনুশীলন কৰিব পাৰিছে বা ফুটবল অনুশীলনৰ জড়িয়তে তেনেকৈ চাকৰিৰ ক্ষেত্ৰতো তাহাঁতৰ বহুত সুবিধা হৈছে বা আমাৰ কাকজান কাকজান ফুটবল দল বুলিও এটা আমাৰ দল আছে কাকজান অঞ্চলৰ আৰু তেওঁলোকক গৌৰৱ তেওঁলোকে য'ত ত'ত য'ত ত'ত খেলি কাকজান অঞ্চললৈ সুনাম কঢ়িয়াই আনিছে আৰু তেনেকৈ টাইকাণ্ডোৰ ক্ষেত্ৰতো আমাৰ লাদৈগড় টাইকাণ্ডোৰ এজন আছে তাত সৰু বহুত ল'ৰা ছোৱালীৰ সুবিধা হৈছে অসুবিধাসমূহ বহুত সুবিধা ওচৰতে হোৱাৰ কাৰণে ধৰি লওক আগতে আমি ফুটবল খেলক বা বেলেগ কিবা খেল তাৰ কাৰণে আমি যোৰহাট টাউন যাবলগীয়া হৈছিল এতিয়া সেই ওচৰতে হোৱা বাবে আমাৰ বহুত সুবিধা সেই ক্লাবৰ পৰা হৈছে আৰু আকৌ উঠি অহা যুৱক যুৱতীসকলো ওচৰতে খেলাৰ প্ৰতি তাঁহাতৰ মনোভাৱটো আগবাঢ়িছে সেইটো ক্ষেত্ৰত ল'ৰা ছোৱালী বহুত উপকৃত হৈছে বা অভিভাৱক সকলো উপকৃত হৈছে